মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিলোঁ মোৰ ওচৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা তাৰপিছত মই হাইস্কুল শিক্ষা আৰম্ভ কৰিলোঁ নিত্যানন্দ ছোৱালী হাইস্কুলৰ পৰা তাৰপিছত মই গংগাপুখুৰী বৰপুৰীয়া হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত দক্ষিণ নলবাৰী কলেজৰ পৰা মই উচ্চতৰ মাধ্যমিকত সম্পূৰ্ণ কৰিলোঁ তাৰপিছত মই স্নাতকোত্তৰ বাবে নলবাৰী বালিকা মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হ'লোঁ তাৰপিছত মই মোৰ জীৱনৰ কৰ্মসংস্থাপনৰ কৰ্মসংস্থাপনত আ আগবাঢ়িলোঁ মই য় যোগৰ যোগৰ প্ৰশিক্ষণৰ কাৰণে ডিফু গুৱাহাটী তাৰপিছত বঙাইগাঁও এই তিনিখন চাৰিখনমান ৰা জিলাত মই শিক্ষা ল'লো লৈ মই চৰকাৰী বিদ্যালয়বিলাকত মই ছয় সাতখন চৰকাৰী বিদ্যালয়ত মই যোগৰ মানে ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰিছিলোঁ তাৰপিছত মই কম্পিউটাৰ শিক্ষাৰো কিছু কাম কৰিছিলোঁ তিনি চাৰিটা ইনষ্টিটিউটত মই কম্পিউটাৰৰ শিক্ষক হিচাপেও কাম কৰিছিলোঁ এইখিনেয়ে মোৰ পঢ়া আৰু চাকৰিৰ কথা